মই শচীন তেণ্ডুলকাৰক এজন আটাইতকৈ ভাল খেলুৱৈ বুলি এইটো কাৰণে ক'ব বিচাৰোঁ যে তেওঁ এঘাৰ বছৰ বয়সত ক্ৰিকেট আৰম্ভ কৰিছিল আৰু তেঁৱে হৈছে প্ৰথম ষ্ট্ৰেইট ক্ৰিকেট ক্ৰিকেটাৰ তেওঁ ষোল্ল বছৰ বয়সত পাকিস্তানৰ জাতীয় দলৰ বিপৰীতে পৰৱৰ্তী প্ৰায় আঠাইছ বছৰলৈ জাতীয়তাভাৱে তেওঁ মুম্বাই আৰু আন্তৰ্জাতিকভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল